অঁ আপুনি হেৰি ইলেক্ট্ৰিচিয়ান হয়নে বাৰু বৰুৱাদা অঁ এই হেৰি অ' মোৰ ঘৰটো মানে হেৰি নতুনকৈ লৈছোঁ নহয় মানে মানে হেৰি কাৰেণ্টৰ মানে হেৰি লগাব লাগে এতিয়া আপুনি অঁ কানেকশ্যন কৰাব লাগে আপুনি পাৰিব নেকি বাৰু আহিব

মোৰ মানে ঘৰটো আজি জাষ্ট মানে আজি এসপ্তাহ হৈছে লোৱা কিন্তু এতিয়াতো সাংঘাটিক গৰম হৈছে পাৰিলেতো সোনকালেই হ'ব লাগিছিলে এই মানে ঠাক হ'ব লাগিছিলে কিন্তু এতিয়া আপুনি এতিয়া আহিলে মানে আপুনি ঘৰটো চাই ল'ব লাগিব এতিয়া কিমান পৰিব কি কথা আপুনি এবাৰমান আহি পেলাই চাব চাই চাই যাবহি নহ'লে অঁ তেনেকৈ হ'লেতো অসুবিধাটো আপোনাৰ অফিচ কাইলে কাইলৈতো আপুনি পিছবেলা আহিব আপুনি আহি আপুনি মোক হিচাপটো দিব কিমান হয় কি কথা কাৰণ ময়ো মই তেওঁক ক'ব লাগিব যে কিমান কি কথা হয হয়নে অঁ অঁ অঁ হেৰি কি আছিলে

অঁ এনেইতো সোন আপুনি সোন নাই নাই চব গোটেইখিনি ৱায়াৰিং কৰিম গোটেই ঘৰৰ ৱায়াৰিং কৰিম অঁ অঁ অঁ অঁ অঁ এনেই পাৰিলেতো সোনকালে আজি অহাটোৱে ভাবিছিলোঁ কাৰণ সেই আপুনি আজি অহাহেঁতেন ভাল আছিলে যে হিচাপটো কৰিব পাৰিলেহেঁতেন কাৰণ ইমান গৰমতততো এতিয়া থাকিব পৰা নাই আমাৰ এইটো বিৰাট গৰম হৈছে কাৰেণ্ট চাৰেনটো নাই এতিয়া ফেনৰ চেনৰ একো যোগাযোগ হোৱা নাই সেইকাৰণে আপুনি আজি যদি আহিব পৰাহেঁতেন ভাল আছিলে এতিয়া

অঁ অঁ এনে কিমান দিন লাগিব বাৰু নহয় এনেই আমি মানে কিমান দিন লাগিব ঘৰটো কানেকশ্যন কৰালে অঁ ঠিক আছে দিয়ক হ'ব অঁ